মই সাধাৰণতে দুপৰীয়া আৰু ৰাতি সাঁজৰ বাবে এই দুয়োটা সময়তে মই ভাত ৰান্ধো ক'বলৈ গ'লে মই প্ৰায়ভাগেই ভাত ৰান্ধো কিন্তু কেতিয়াবা কেতিয়াবা সময় সাপেক্ষে মই দুপৰীয়া সাঁজত মই ৰুটি বনাওঁ সেই ৰুটি ৰুটিবোৰ শুকানো হ'ব পাৰে শুকানো ৰান্ধো আৰু তেলত দিয়া ৰুটিও বনাও আৰু ৰুটিৰ লগত খাব পৰাকৈ এখন শুকান ভাজি বনাওঁ শুকান ভাজিৰ লগতে চাহো বনাওঁ আৰু ভাতৰ লগত ভাত বনালে কেতিয়াবা মই এখন দাইল হওক বা আৰু এখন শুকান ভাজি কেতিয়াবা কেতিয়াবা ভাজিৰ লগতে আৰু বিভিন্ন ধৰণৰ বস্তুও বনাওঁ আৰু ৰাতিৰ সাঁজত বিশেষকৈ সাধাৰণতে ৰাতিৰ সাঁজত প্ৰায়ভাগেই বুলি নহয় কেতিয়াবা কেতিয়াবাহে মাছ মাংস থাকে আৰু প্ৰায়ভাগ মই দাইল বনাওঁ আৰু এখন ভাজি থাকে ভাজিৰ লগতে কেতিয়াবা মই পনিৰ বনাওঁ এনেধৰণে দুইটা সময়তে মই সময় সাপেক্ষে সাঁজৰ প্ৰস্তুতি চলাওঁ